দাদা শইকীয়া ৰেষ্টুৰেণ্ট হয়নে মোৰ নাম শ্ৰী হিমাংশু দাস ফোন নম্বৰ সাত শূন্য ন ন শূন্য আঠ শূন্য দুই দুই একৰ এটা আপোনালোকৰ ৰেষ্টুৰেণ্টৰ পৰা অৰ্ডাৰ কৰিছিলোঁ আজি হয় দহ মিনিট আগত আগতে পিজ্জা এক প্লেট ৰুটি তিনিটা মাংস আৰু পোলাও অৰ্ডাৰ কৰিছিলোঁ হঠাৎ মোৰ লগৰটোৰ ৰুমত যাবৰ কাৰণে সেই অৰ্ডাৰটোৰ কেনচেল কৰি দিবচোন